হেল্ল' গুড ইভিনিং মেম মই জোৰকটা নাহৰণিৰপৰা কৈছিলোঁ অঁ মোৰ একদম জ্বৰ গাৰ বিষ মাথা বিষ ভৰি বিষ সেইবোৰ হৈছে আপোনালৈ বোলো ফোন এটা

টেবলেট এতিয়ালৈকে লোৱা নাই সেয়ে সেই বিষয়ে আকৌ অভিজ্ঞতা নাই যে আপোনাৰপৰাই জানি চাওঁ বুলি ভাবিলো কিবা টেবলেট এটা পৰামৰ্শ পাওঁ বা বুলি অঁ অঁ অঁ অঁ অঁ হ'ব বাৰু মেম মই আপোনাৰ ওচৰলৈ যাম বাৰু আপুনি কোনটো ৰুমত থাকে বাৰু হয় হয় হয় মই কাইলৈ আহিম বাৰু আপোনাৰ ওচৰলৈ হ'ব হ'ব হ'ব আপুনি কেইটা বজাত প্ৰেজেণ্ট হ'ব অঁ অঁ অঁ হ'ব ঠিক আছে নহ'লে ধন্যবাদ